মোৰ মতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ভাল স্বাস্থ্য সেৱা লাভ কৰাৰ ক্ষেত্ৰত কোনো কোনো সময়ত বাধা পোৱা পৰিলক্ষিত হয় কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা সবল নোহোৱাৰ বাবে ভাল স্বাস্থ্য সেৱা লাভ কৰাৰ পৰা তেওঁলোক বিৰত থাকিবলগা হৈছে জটিল বেমাৰৰ কাৰণে আৰ্থিক অভাৱৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত অসুবিধা হোৱা পৰিলক্ষিত হয় তেওঁলোকে উন্নত চিকিৎসাৰ ক্ষেত্ৰত দৰিদ্ৰ লোকসকলে বহুতো বাধাৰ সন্মুখীন হয় সেইকাৰণে গাঁৱলীয়া অঞ্চলত দুখীয়া লোকসকলৰ কাৰণে চৰকাৰে সহজে লাভ কৰিব পৰাকৈ অঞ্চলে অঞ্চলে উন্নত স্বাস্থ্য কেন্দ্ৰৰ লগতে অভিজ্ঞতাসম্পন্ন ডাক্তৰ আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ দৰৱৰ যোগান ধৰি এই লোকসকলৰ সুবিধা হোৱাকৈ আঁচনি প্ৰস্তুত কৰি তাক গৃহীত কৰিব লাগে